এতিয়া চাওক টোপনিয়ে বিভিন্ন ধৰণে আমাৰ মনটো ভালে বা ভালে ৰখাত শৰীৰটো ভালেই ৰখাত সহায় কৰে যেনে ধৰক টোপনি যেতিয়া ভাল টোপনি মৰাৰ পিছত এবাৰ ভাল টোপনি যোৱাৰ পিছত মানুহৰ মন সুস্থিৰ কৰি ৰাখে কাম কৰিবলৈ শক্তি দিয়ে যদি ভালে টোপনি ভালকৈ টোপনি যোৱা নহয় তেতিয়াতো খাবলৈ মন নাযায় যিকোনো কাম কৰিবলৈ মন নাযায় গতিকে টোপনি যেতিয়া ভালকৈ যোৱা হয় তেতিয়া খোৱা বোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ অৱনতি নঘটে আৰু ভালকৈ খাব পাৰি আৰু যিকোনো কাম কৰিবলৈ মানে যিকোনো ক'ৰবাত যাবলৈ মানে হঠাৎ ক'ৰবাত যাবলৈ হ'লে এলাহ এলাহ ভাৱটো নাহে মানুহৰ মনত শক্তি যোগায় আৰু লগতে মানুহৰ মনটো চাফা কৰি ৰাখে ভাল টোপনি মাৰিলে মনত ভাল চিন্তা আহে ভাল ভাল কামৰ কাৰণে ভাল চিন্তা খুবেই দৰকাৰী আৰু এইবোৰৰ ক্ষেত্ৰত কোনো ধৰণৰ এলাহ আৰু এলাহ ভাৱটো নাহে মানুহৰ মনত লগতে

পঢ়িবলৈ পোৱা মতে টোপনি ভাল টোপনি যোৱা মানুহৰ বেমাৰ আজাৰো খুব কম হয় ভাল টোপনিয়ে মানুহৰ মন মন মগজুত মন মগজু বিকাশ হোৱাত যথেষ্ট সহায় কৰে এলাহ আৰু এলাহ এলাহ বস্তুটো একেবাৰে নাইকিয়া হৈ যায় টোপনি যিমানেই মানুহ যাব মানে ভালকৈ ভাল টোপনি যোৱা মানুহৰ ব্ৰেইনৰ মগজুৰ যথেষ্ট উন্নতি ঘটে আৰু মগজুৰ যিমানেই উন্নতি ঘটিব সিমানেই ভাল কাম ভাল চিন্তা কৰিবলৈ মানুহে উৎসাহ পায় বা ধৰি লওক শক্তি পায়